হেল্ল' এইটো মাইনা কেব এজেঞ্চিত লাগিছেনে অঁ অঁ হেৰি মোক এই গাড়ী এখন ভাড়ালৈ লাগিছিলে তিনিদিনৰ কাৰণে আমাৰ মানে মোৰ পৰিয়ালটো লৈ শ্বিলং যোৱাৰ পৰিকল্পনা কৰিছোঁ সেইবাবে তিনিদিনৰ কাৰণে গাড়ী এখন পাম নেকি বাৰু অঁ অঁ খালী গাড়ী মানে মই নিজেই চলাই যাম বুলি ভাবিছোঁ মোক চালকৰ চালপক নালাগে পাম ন অঁ অঁ আপুনি এনেই ভাড়াবোৰ কেনেকৈ লয় বাৰু অঁ প্ৰত্যেক কিলোমিটাৰত লয় ন অঁ অঁ কিলোমিটৰত কিমানকৈ ল'ব বাৰু এক কিলোমিটাৰত এশ বিছ টকাকৈ ঠিক আছে মই মোক তিনিদিনৰ কাৰণে লাগিছিলে শ্বিলং যাম মানে শ্বিলঙত এদিন থাকিম এদিন বা দুদিন থাকিম আৰু শ্বিলংখন অকণমান ফুৰা মেলা হ'ব আৰু এশ বিছ টকাকৈ হ'ব বাৰু এশ বিছ টকাকৈ দিব পাৰিম বাৰু বাৰু বাৰু ঠিক আছে গাড়ীখন ঠিক আছে মোক পৰখিলৈ পৰখিলৰপৰা মই যাম আৰু পৰখিলৈ ল'ম আপোনাৰপৰা হ'ব ন অঁ অঁ ঠিক আছে দিয়ক তেন্তে